হয় মই হাঁহ কুকুৰা পহোঁ মই মই হাঁহ কুকুৰা পোহো হাঁহ কুকুৰা পোহো বছৰেকত টকা উপাৰ্জন কৰোঁ যথেষ্টখিনি ছয়শ চল্লিছ হা পঞ্চাছ হাজাৰ টকা মই হাঁহ কুকুৰা পুহি উপাৰ্জন কৰোঁ মোৰ বৰ্তমান যিটো থলুৱা কুকুৰা থলুৱা হাঁহ এইকেইটাই মই বেছিকৈ পোহো থলুৱা হাঁহ কুকুৰাই মই বেছিকৈ পোহো কাৰণ থলুৱা হাঁহ কুকুৰাৰ দামটো বছ বজাৰত অলপ বেছি গতিকে থলুৱা কুকুৰা পুহি মই মানে টকা অলপ বেছি পাওঁ আৰু থলুৱা হাঁহ কুকৰা বিশেষকৈ বেমাৰটো অলপ বেমাৰ ক অলপ কম মই থলুৱা হাঁহ কুকুৰাই বা কৰোঁ থলুৱা হাঁহ কুকুৰা পুহিয়ে পইচা ঘটোঁ আৰু থলুৱা হাঁহ কুকুৰা মানে মানে বজাৰ শেষ তাৰ যিটো মাংস সেই মাংস মানে দামো অলপ বেছি বজাৰত আৰু কুকুৰা মানে বা কণীটোৰো দামো বেছি সেইটো কাৰণে মই থলুৱা হাঁহ কুকুৰালৈ বেছি মানে বিশেষকৈ বাকী হাঁহ কুকুৰা মই মানে অন্য জাতৰ হাঁহ কুকুৰা মই নলওঁ কাৰণ সিহঁতৰ অলপ বেমাৰ আজাৰটো বেছি সিহঁতৰ মানে ঔষধ পাতি খৰচাটো অলপ বেছিকৈ দিব লাগে কৰিব লাগে সেইটো কাৰণে মই থলুৱা হাঁহ কুকুৰাৰ পৰা সেইটোৱে পুহি মই ভাল ভাল পাওঁ আৰু মোৰ মানে বৰ্তমান পু পুহি আছোঁ আৰু সেই মানে সেই পুহিয়ে মই পইচা যথেষ্ট উপাৰ্জন কৰোঁ থলুৱা হাঁহে মই সেইটো কাৰণে মই থলুৱা হাঁহৰে ম থলুৱা হাঁহ কুকুৰাই মই লাভটো বেছি হয়